বাচন ধোৱা পদ্ধতিৰ বিষয়ে ক'বলৈ যাওঁতে এতিয়া সৰুৰপৰা আমাৰ মাহঁতে বিভিন্ন পদ্ধতিৰে বাচন ধোৱা দেখা পাই আহিছোঁ তেওঁলোকে কেতিয়াবা নদীৰ শুদ্ধ বালি যিটো অলপ ডাঙৰ ডাঙৰ বালি শিলৰ গুড়িও মিক্স থাকে তেনেকুৱা বালি আনি যিবিলাক পুৰণা বাচন বা বেছি জুইত ক'লা হৈ যোৱা বাচন সেই বাচনবিলাকত এই বালি মিলাই তাৰ লগত খাৰ চাবোন মিলাইছিল খাৰ চাবোন মিলাই খেৰ নাইবা নাৰিকলৰ জাবৰ দি ঘঁহি ঘঁহি তাক চাফা কৰিছিল এনেকুৱা এটা পদ্ধতি আছিল লগতে দেখা পাইছিলো যে হেৰি আমাৰ জুই ব্য়ৱহাৰ হয় জুইৰ যিখিনি জুইতো নুমুৱাৰ পিছত যিখিনি এঙাৰ বা যিখিনি জুইৰ ছাইটো ওলাই জুইতো নুমুৱাৰ পিছত সেই ছাইটোক তেওঁলোকে চাউল চলা চালনীয়েদি চালি লৈছিল চালি লৈ অলপ তাৰ মিহি গুড়িবিলাক তাৰ লগত এটা বাচনত পানী অলপ মিলাই ৰাখি লয় আৰু বাচন ধোৱাৰ সময়ত সেইটোৰপৰা কিবা অলপ জাবৰেদি ধৰিলওক নাৰিকলৰ বাকল বা খেৰ এনে ধৰণৰ বস্তু দি সেই বাচনগিলাক খুব ভালকৈ ঘঁহি ঘঁহি ধুইছিল আৰু চাফা হয় ধুনীয়াকৈ চাফা হয় আজিকালিতো বহুত বিভিন্ন ধৰণৰ লিকুইড ওলাইছে চাবোন ওলাইছে কিবা ওলাইছে কিন্তু আমি আইতাহঁতে বা মাহঁতে তেনেধৰণৰ পদ্ধতি ব্যৱহাৰ কৰা দেখা পাইছিলোঁ